হেল্ল' ভাইটি তোমাৰ সকলোবোৰ বস্তু ভালেই আছিলে তুমি খালি এটা কাম কৰিবা কাৰণ যিহেতু মানে বেমাৰ আজাৰবিলাক বেছিকৈ হৈছে ন গম পাইছাই গতিকে মুখত অলপ মাস্কখন পিন্ধি আহিবা আৰু গাড়ীৰ চীট টীটবিলাক অলপ ভালকৈ চাফ চিকুণ কৰি ৰাখিবা তোমাৰ গাড়ীৰ চীট টীটবিলাক বহুতেই লেতেৰা হৈ থাকে গতিকে অলপ চাফ চিকুণ কৰি ৰাখিবা গতিকে চাফ চিকুণতাই আমাৰ স্বাস্থ্যৰ সুস্থ কৰি তোলে ন গতিকে চাফ চিকুণটো সদায় মানি ৰাখিবা